আগতে আমাৰ ৰাস্তা পদূলি বেয়া গাড়ী ঘোঁৰা চলিছিলে আমি খোজ কাঢ়ি কাঢ়ি হেৰি গাড়ীত উঠিবলৈ যাওঁ ট্ৰাকত যাওঁ আগতে এতিয়া মানে অকণমান ঘৰৰ মুখৰ আগতে গাড়ী চলিছে আৰু দুখন এখন এতিয়া মানে সুবিধা হৈছে আৰু এতিয়া টাউনলে যাবলৈও দিগদাৰ হয় ৰৈ থাকিব লাগে গাড়ীৰ কাৰণে আমি গাড়ী নেপাওঁ এখন আহে কেতিয়াবা সেইখনো ৰাতিপুৱা আহে গধূলি ৰাতিপুৱা যায় গধূলি আহে আৰু গাড়ী নাই আমি ট্ৰাকত যাওঁ আগতে ৰাস্তাও বেয়া আগতে আমি ফুৰিব যাবলে অসুবিধা হৈছিলে এতিয়া অকমান সুবিধা হৈছে আৰু এতিয়া দুখন এখন গাড়ী চলে আমাৰ ইয়াত তাতে হেৰি এতিয়া মানে ট্ৰেইনত যাবলৈ সুবিধা মানুহবোৰ আহিবলৈও এতিয়া সুবিধা পাইছেও আহিবলে ৰাস্তা পদূলি ভাল হ'ল গাড়ী ঘৰতে আহে ঘৰৰ মুখৰ আগেৰে পাৰ হৈ যাব পাৰ হৈ যায় গাড়ী ঘোঁৰা

আগতে মানুহবোৰকে টাউনলে গ'লে ৰাতিপুৱা ওলাই যায় আঠটা বজাত গধূলি সাতটা বজাত সোমাই এখনেই গাড়ীয়ে আমাৰ বাছ এখনেই আজিকালি সুবিধা হ'ল আৰু এতিয়া আমি ক'ৰবাত ফুৰিবলে গ'লেও সময়মতে যাব পাৰোঁ এতিয়া মানে ইমান হেৰি নহয় আৰু